হয় ক'বচোন হয় হয় অঁ মই দিছিলোঁ অৰ্ডাৰ পোন্ধৰ দিন আগত অঁ অঁ অঁ লাষ্ট ছানডে' আহি পাইছে অঁ মই দুটা দুটা স্পৰ্টিং দিছিলোঁ তাৰ লগতে এটা পেণ্ট দিছিলোঁ জিন্ছ পেণ্ট দিছিলোঁ আৰু এযোৰ জোতা দিছিলোঁ মই মানে বেছিকৈ আইটেম অৰ্ডাৰ দিছিলোঁ ন যিহেতু মোৰ মানে পোন্ধৰ দিন দেখাইছিল পোন্ধৰ দিনৰ ভিতৰত আহি পাব তো তাৰ হিচা মানে সেই হিচাপত মানে সেই হিচাপত কিন্তু অলপ সোনকালে আহি পালে মানে আপোনাৰ ন নে দহ দিনমান লাগিলে মানে ভবা নাছিলোঁ ইমান সোনকালে মানে হ'ব বুলি অঁ সেই হিচাপত এইটো মাইনা আপোনাৰ ডেলিভাৰী টাইমটো ভাল হৈছে বাৰু অঁ বাকী মই স্পৰ্টিংটো মই ঠিকে পাইছোঁ স্পৰ্টিংটো মানে অলপ পাতলা আছে মানে এনেকুৱা গৰম দিনত পিন্ধিবলৈ ভাল হয় হয় আপোনাৰ কালাৰটোও ভাল মানে ধুই দিয়াৰ পিছতো মানে মানে ধুইছিলোঁ ধুই দিয়াৰ পিছতো মানে একো মানে পৰিৱৰ্তন এনেকুৱা হোৱা নাই মানে ক্ষয় যোৱা নাই তো সেই হিচাপত ঠিকে আছে স্পৰ্টিং দুটা অঁ পেণ্টটোও ঠিকে আছে পেণ্টটো মানে আপোনাৰ অলপ ইলাষ্টিকটো ভাল আপোনাৰ মানে অলপমান ধৰি লওঁক আঠু মানে ভৰিখন অলপ কোঁচাবলে কিছুমান পেনত যে প্ৰব্লেম হয় কিন্তু এইটো পেনত মই প্ৰব্লেম পোৱা নাই কালি লো মানে সিদিনা মানে ইয়াৰ পৰা লোৱাটো হয় হয় হয় অঁ নাই মই সেইটো এতিয়ালৈকে মানে একো মানে ইমান ইউজ কৰা নাই জোতাযোৰ কিন্তু মানে মই জোতাযোৰ মানে লগৰ এটাক দিছিলোঁ লগৰ এজনক লগৰ এজনে কৈছে মানে সেই অলপ স্পৰ্টছ ছুজ টাইপৰ দিছিলোঁ মানে খেলি ভাল পাইছে মানে অলপ আৰামদায়ক হয় হয় হয় হয় মানে মানে প্ৰব্লেম পোৱা নাই আৰু মানে বাকী আপোনাৰ জোতাযোৰ মানে ইমান হেৰি দিগদাৰ দিয়া নাই বাকী ঠিকেই আছে হয় হয় নিশ্চয় নিশ্চয় মানে আপো মই ইয়াৰ পৰা মানে আগৰ পৰা আগৰ পৰা আগ আগতেও লওঁ অৰ্ডাৰ মানে আগতেও অৰ্ডাৰ কৰোঁ মানে আইটেমবিলাক ভালেই পাওঁ আগতেও বহুতবাৰ কৰিছিলোঁ ধৰি লওঁক দুমাহ তিনিমাহ আগতে দুমাহ তিনিমাহ আগতে মোৰ ভণ্টীৰ কাৰণে এটা ফক লৈছিলোঁ তাইও ভাল পাইছে হয় মানে প্ৰডাক্টটো আপোনালোকৰতো ভালেই বাকী সেইটোতো আমি আগৰ পৰাই জানো হয় হয় দি থাকিম দি থাকিম হয় হয় কৰিম বাৰু কৰিম